হয় মোৰ মোবাইল ফোনটো হৈছে ওৱান প্লাছ নৰ্ড ফাইভ জি ইয়াত আপোনাৰ ফাইভ জি নেটৱৰ্ক ধৰে লগতে আপোনাৰ যিটো কেমেৰা কেমেৰা কোৱালিটি আছে ই অত্যন্ত ভাল হয় পিছৰ কেমেৰাত আপোনাৰ আঠচল্লিছ মেগাপিক্সেল আৰু আগফালৰ কেমেৰা হৈছে আপোনাৰ ওঠৰ মেগাপিক্সেলৰ হয় ই আপোনাৰ যিটো পিছফালৰ বডিটো আছে সি আপোনাৰ মেটেল বডি যিহৰ কাৰণে সি পৰিলেও ঘপককে নাফাটে হয় আৰু যিটো আগফালৰ আপোনাৰ গ্লাছ আছে সেই গ্লাছটো হৈছে গৰিলা গ্লাছ

আৰু ইয়াত আপোনাৰ ফাইভ জি নেট ধৰা ধৰে লগতে ফোন কৰি থাকিলেও নেট ইউজ কৰি থাকিব পাৰি ইয়াৰ ৰেম হৈছে আপোনাৰ বাৰ জিবি আৰু ৰম হৈছে আপোনাৰ দুশ ছাপন্ন জিবি যাৰ ফলত মই ইয়াত যিকোনো ধৰণৰ ফাইল ডাউনলড কৰি বা ছেভ কৰি থ'ব পাৰোঁ যিহেতু মোৰ ষ্ট'ৰেজৰ সমস্যা নহয় যিহেতু ইয়াৰ ৰেম হৈছে ৰম হৈছে আপোনাৰ দুশ ছাপন্ন জিবি আৰু লগতে ইয়াৰ আপোনাৰ যিটো কলিং ছিষ্টেম ই অত্যন্ত ভাল সম্পূৰ্ণ কথা ক্লীয়াৰলি স্পষ্টকৈ শুনিব পৰা যায় আৰু ইয়াৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক সুবিধাসমূহ প্ৰদান কৰা হৈছে ইয়াৰ প্ৰচেছৰ হৈছে স্নেপড্ৰেগন ছিক্স এইটটি ফাইভ ধন্যবাদ